আপুনি ৰেচিপিবোৰ সুবহু অনুকৰণ কৰেনে আপুনি যাৰ বাবে খাদ্য বনায় আছে তেওঁলোকৰ সোৱাদৰ অনুসৰি সলনি কৰে আপুনি এনেকুৱা কিছুমান সা সলনিৰ বিষয়ে বাখ্যা কৰিব পাৰিবনে মই নাৰিকলৰ লাডু বনালে তাত মিঠা অলপ বেছি দিওঁ আৰু মই মিঠা খাই বেছি ভাল পাওঁ হয়তো সেইজন মানুহে মিঠা বেছি খাই বেয়া পাবও পাৰে সেয়েহে সেওঁ তেওঁ মানুহজনৰ মিঠা অনুসৰি মই কম পৰিমাণে দি দিওঁ আৰু মাংস চবজি বনালে মই বেছি মা মছলা চ মা মছলা আৰু জলা দি খাই বেছি ভাল পাওঁ হয়তো সেই মানুহজনে নেখাবও পাৰে সেইকাৰণে সেই মানুহজনে যেনেকৈ কয় বা মা মছলা কমকৈ দিবা তেনেধৰণে মা মছলা নিদিয়াকৈ বনাই দিওঁ